হেল্ল' মই জুলিবাৰী পৰা কৈছিলো মই আপোনালোকৰ কেফে ওমত দুটামান অৰ্ডাৰ দিছিলো ত' এতিয়ালৈকে আহি পোৱাহি নাই যে সময় দেখাইছিলে আপোনাৰ পঞ্চল্লিছ মিনিট এতিয়া আপোনাৰ দুঘণ্টাই হ'ব হ'ল ত' ইমান দেৰিলৈকে কিয় অহা নাই মই অ' মই আপোনাৰ ফ্ৰাইড ম'ম' আৰু ৰ'ল অৰ্ডাৰ কৰিছিলো ত' এতিয়ালৈকে অহা নাই ডেলিভাৰী বয়সকলে ইমান দেৰি কিয় লগাই মানে ত' আপোনালোকে এবাৰ তেওঁলোকক যোগাযোগ কৰক আৰু মোক এটা ছ'লিউশ্যন দিয়ক